আমিতো সৰুৰ পৰাই ঘৰত থাকোঁতে মাছত ভেদাইলতা নৰসিংহ ধনীয়া এইবিলাক মিলাই কিনে ভাত মাছ খাইছিলোঁ স্বাস্থ্য ভালেই আছিল আজিকালি মানুহবিলাকৰ এইবিলাক নাখায় মানুহ বেমাৰ হ'ব আজিকালি আধুনিক বস্তু খায় কিন্তু সেইকাৰণে স্বাস্থ্য পাতি মানুহবিলাকৰ নোহোৱা হৈ গ'ল আজি আমিয়ে আজি গুৱাহাটীত থাকি গাঁৱলীয়া বস্তু একো খাব নাপাওঁ সেইকাৰণে আমাৰ স্বাস্থ্যপাতি বেয়া হৈ গৈছে আৰু ল'ৰা ছোৱালীবিলাকক আজিকালি কিনা বস্তু খোৱায় ঘৰৰ খাদ্য নোখোৱায় ঘৰৰ খাদ্য খোৱালে মানে হেৰি হয় বেমাৰ হয় এতিয়া আগতে আমি সৰু থাকোঁতে গাঁৱত থাকোঁতে আমি ভেদাইলতা নৰসিংহ তাৰপিছত আপোনাৰ ধনীয়া জোল বনাই খাইছিলোঁ তাৰপিছত এই খাইছিলোঁ কি বোলে মেছেন্দেৰি তাৰপিছত এইবিলাক আমি বনাই বনাই খাই আমাৰ স্বাস্থ্যপাতিও ভাল আছিল বেমাৰ আজাৰো নাছিল আজিকালি এইগিলা নাখাওঁতে নাখাওঁতে বেমাৰ আজাৰো পাইছে তাৰপিছত সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ নানান বেমাৰে আগুৰি ধৰিছে আজিকালি খাদ্যবিলাকত বহুত ভেজাল আজি এই এতিয়া এটা ভাতকেৰেলা কিনিব গ'লে বনাব গ'লে নিসিজে আগৰ ভাতকেৰেলাবিলাক কি ধুনীয়াকৈ সিজিছিল খায়ো ভাল লাগিছিল বা ৰান্ধিলে গোন্ধ ওলায় বা আজিকালি নাই আজিকালি ৰান্ধিলে অলপ পিছতে টেঙা টেঙা লাগে আৰু বেজি চব বেজি দি দি সাৰ দি দি চব খাদ্যবিলাকে নষ্ট কৰি পেলাইছে ধান ৰুইছে ধানত সাৰ মাৰিছে শাক ৰুইছে শাকত সাৰ মাৰিছে বেঙেনা ৰুইছে বেঙেনাত সাৰ মাৰিছে যিয়ে য'তেই যি ৰুইছে চবতে সাৰ মাৰি মাৰি মানুহবিলাকক বেমাৰী কৰিছে আজিকালি মানুহবিলাক বহুত বেমাৰী নানান ধৰণৰ বেমাৰে আগুৰি ধৰিছে সেইকাৰণে খাদ্যবিলাকো কমি গৈছে না খাদ্য নাই আগৰ খাদ্য নাই মাছ নাই আগৰ মাছ নাই আগৰ মাংস নাই আজিকালি বহুত ভেজাল সেইকাৰণে স্বাস্থ্যবিলাকো নষ্ট হৈ গৈছে আমাৰ আজি বয়সো মুটামুটি ফিফটি ছেভেন মানেই হ'ল বয়স এতিয়ালৈকে আছোঁ কিন্তু আজিকালি ফিফটি ছেভেনলৈকে বয়সত মানুহবিলাকে বুঢ়া হৈ গেছে মোৰ কিন্তু মই এতিয়াও বুঢ়া হোৱা নাই ঠিকে আছোঁ বাৰু কিন্তু হয় আৰু বিষ কঁকালৰ বিষ ভৰিৰ বিষ কিবাৰ বিষ বিষেই বিষ এনেই বিষতে বিষতে আমাৰ মানে দেহাবিলাক বহুত বেয়া হৈছে খাদ্য খানাৰ কাৰণে হৈছে খাদ্য খানা নাই আগৰ খাদ্য খানা নাই এতিয়া খাদ্য খানা হৈছে চব ভেজাল আজি আজি চাৰিটা বেঙেনা কিনি আনিলোঁ কালিকলেগি পচি গেল আজি যদি শাকখিনি কিনি আনি ঘৰত থৈ দিছোঁ কালিকলেগি পচি গেল তাৰে অলপমান যি খাওঁ সেইখিনি বনাই খালে পিছদিনা পেটৰ অসুখ বেমাৰ সেইকাৰণে বহুত বেমাৰেই হৈ থাকে সেইকাৰণে মানুহবিলাকৰো স্বাস্থ্যপাতি বহুত বেয়া হৈছে আজিকালি ল'ৰা ছোৱালী মতা মাইকী চবৰে স্বাস্থ্য বেয়া কিছুমানৰ হৈছে স্বাস্থ্য খাই খাৰ খাই খাই যিবিলাকে বহুত খায় সেইবিলাকে স্বাস্থ্য ভালেই হৈছে আমি খাব নোৱাৰোঁ আমাৰ বেয়া লাগে সোৱাদ নাই মানুহৰ মুখৰ সোৱাদ নাই আৰু একোৱে নাই দেহাত বহুত দুৰ্বল আৰু খালে খালেও গাত নালাগে সেনেকুৱা হৈছে আৰু হেনে চলি আছোঁ আৰু কিবাকৈ